হেল্ল' হাঁ হয় হয় অঁ হয় হয় কওকচোন কওকচোন

হয় হয় হয় হয় হয় হয়

হয় হয় হয়

নহয় এটা কথা আপোনাৰ প্ৰথম কথাটো হৈছে আপোনাৰ বাজেটটো কিমানৰ বাজেট বাজেটটোৰ ওপৰত ডিপেণ্ড কৰি আল্টিমে'টলী আমি ড্ৰয়িং শ্ৰয়িংখিনি আমি তেতিয়াহে কৰিব পাৰিম আপোনাৰ বাজেটটো আপুনি এক্সপেক্টেড বাজেট বা এপ্ৰক্সিমে'টলী আপুনি সেই বাজেট আপুনি টুৱেণ্টি লাক্ছ ফিফ্টী লাক্ছ থাৰ্টী লাক্ছ কি হয় বাজেটটো আপুনি কওক ইণ্টিৰিয়'ৰ ডিজাইনিঙৰ কথা আছে আপোনাৰ বাকী মডিউলাৰ কিটচেনৰ কথা আছে বাজেটটো যদি আপোনাৰ আমি জানিব পাৰোঁ এপ্ৰক্সিমে'টলী তেতিয়া আমি সেইমতে আমাৰ আমি তেনেকুৱা ধৰণে ইনষ্ট্ৰাকশ্য়ন দিম তেনেকুৱা ড্ৰয়িং কৰিম গোটেই মানে ষ্ট্ৰাকচাৰটো সেইধৰণে বনাম কিন্তু বাজেটটো মোষ্ট ইম্প'ৰ্টেণ্ট বস্তু

অঁ মই আহি যাম বাৰু কথা নাই মই মোটামুটি গোটেই বস্তুখিনিকে লৈ যাম মই লেপটপত গোটেই বস্তুটো সোমাই আছে মই লেপটপটো আপোনাক দেখাই মেলি

অঁ অঁ মোৰ ষ্টুডিঅ'ত আহিব পাৰে আহিব পাৰে আপুনি মোক খালী আগতীয়াকৈ ফোন কৰিব কাৰণ ময়ো ঘূৰি ফুৰিব লাগে আপুনি মোক এবাৰ ফোন কৰিব সেইখিনি সময়ত মানে মই ষ্টুডিঅ'ত থাকিম আৰু সেইটোৱে সুবিধা হ'ব তেতিয়া আপোনাক মই বিভিন্ন ডিজাইন দেখাম আপোনাক এপ্ৰক্সিমে'টলী বাজেটটোও দেখাই দিম যে এইটো ষ্টাইলটো দিলে আপোনাৰ ইমান টকা পৰিব এইটো ডিজাইনত গ'লে ইমান টকা পৰিম মডিউলাৰ কিটচেনত গ'লে ইমান পৰিব গোটেই ডিটেইল্ছটো লৈ পেলাই দ্য়েন ইউ উইল চইছ যে আপুনি কোনটো কোনটো আপুনি এগ্ৰী কৰিব কোনটো বেছি ভাল হ'ব হয় দিয়ক হয় হয় মোক ফোন কৰি ল'ব মই হয় ঠিক অঁ ঠিক আছে দিয়ক হ'ব দিয়ক অঁ অ'কে অ'কে অঁ